বৰ্তমান মই মামা আৰ্থৰ এটা প্ৰ'ডাক্ট ব্যৱহাৰ কৰি আছোঁ সেইটো হ'ল ব'ডী লোচন যিটো হালধি আৰু চন্দনৰ দ্বাৰা তৈয়াৰ কৰা হৈছে খুব ভাল ৰিজাল্ট মই পাইছোঁ ফলাফল মই পাইছোঁ সেইটো লগোৱাৰ পিছত যেন মোৰ ছালখন বহুত ছফ্ট ধুনীয়া হৈ পৰে তেনেকুৱা মই অনুভৱ কৰিছোঁ বাকীবোৰৰ বাকীবোৰৰ মই যিমানখিনি মানে হেৰি প্ৰ'ডাক্ট বা বস্তু ইউজ কৰিছোঁ ব্যৱহাৰ কৰিছোঁ তাতকৈ বেছি মানে মই এই মামা আৰ্থৰ এই ব'ডী লোচনটোৰ পৰা মানে ফলাফলতো পাইছোঁ বহুত ভাল মই ফলাফল এতিয়ালৈকে বৰ্তমান পাইছোঁ আৰু আগলৈও মই সেইটোৱেই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ